সেইটো আছিল দুহেজাৰ একৈছ চনৰ কথা তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু শিক্ষা মন্ত্ৰী আছিল এতিয়াৰ যিজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়া যিসকল লেখকে চাৰিখন বা ততোধিক গ্ৰন্থ প্ৰকাশ কৰিছে তেওঁলোকক এটা ভাষা সম্বৰ্ধনা জনোৱাৰ কথা অসম চৰকাৰে ঘোষণা কৰিছিল আমিও বৰ আশাৰে বাট চাই আছিলোঁ কাৰণ কিয় মোৰ তেতিয়া কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছিল তাৰপাছত এদিন মোক অসম প্ৰকাশন পৰিষদৰ পৰা জনালে যে ময়ো হেনো সেই ভাষা সন্মান সম্বৰ্ধনা যিটো লেখক সম্বৰ্ধনা যিটো চৰকাৰে জনাব তাৰবাবে ময়ো নিৰ্বাচিত হৈছোঁ আমাক নিমন্ত্ৰণ কৰিলে কলাক্ষেত্ৰলৈকে আমি গলোঁ আৰু তেতিয়া অসম চৰকাৰে আমাৰ হাতত মানপত্ৰ তুলি দিলে লগতে পঞ্চাছ হাজাৰকৈ টকা দিলে আৰু মই এতিয়ালৈকে যিমান যি সন্মান পাইছোঁ তাৰ ভিতৰত এইটো সন্মানেই আটাইতকৈ উৰ্দ্ধত আৰু এই সন্মানটো পাই পেলাই মই বৰ গৌৰৱ অনুভৱ কৰিছোঁ